আজি ভাৰতে সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে বহু ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আছে তাৰ মাজত চৰকাৰে সুকলমে প্ৰত্যাহ্বানৰ লগতে হওক অ কিছুমান সমস্যাও আছে সেই সমস্যা সমূহ চৰকাৰে সুকলমে পালন কৰি গৈছে সমস্যাসমূহৰ ওপৰত সমাধান উলিয়াই চৰকাৰে সকলোবোৰ সুকলমে পালন কৰি গৈছে ভাৰতত বহুতো ধৰণৰ প্ৰত্যাহ্বান আৰু সমস্যা দেখিবলৈ পোৱা যায় তাৰ ওপৰত ভিত্তি কৰি চৰকাৰে চৰকাৰে তাৰ ওপৰত ভিত্তি কৰি চৰকাৰে সমাধানসমূহ উলিয়াই ৰাখে আৰু সমাধানসমূহ সমান আৰু সমস্যাসমূহ সমাধান কৰে আজিৰ ভাৰতে সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ আৰু কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি ক'বলৈ নাই বহু ধৰণৰ প্ৰত্যাহ্বানেই আছে চৰকাৰে সেইবোৰক ভালদৰে সংবোধন কৰিছে আ